বিভিন্ন সময়ত বতৰৰ ফল বতৰৰ ফল যেনেকৈ যিটো সময়ত আম কঁঠাল ঠিক তেনেকৈ কমলা নেমুৰ ৰস এইবিলাক খালে স্বাস্থ্যৰ নিশ্চয় ভাল হয় সকলোৱে জানে গতিকে সময়ত লগা ফল মূলবিলাক মানুহে খোৱাটো প্ৰয়োজনীয় যিহেতু ফল মূলে মানুহৰ স্বাস্থ্য খুব সুন্দৰ কৰি ৰাখে